অঁ কি কৰিছ অঁ হেৰি নহয় কথা এটা হেৰি ক'বলৈ ফোন কৰিছিলোঁ হেৰি গোলাঘাট পলিটেকনিক কলেজত হেৰি এই কৰ্মশালা এটা পাতিছে যাম বুলি ভাবিছোঁ তইয়ো ওলাবি এই ওলাবি হেৰি তাত এইবোৰ ঢেৰ যি টি প্ৰগ্ৰেম হ'ব গৈ ভালে লাগিব আৰু অকলে অকলে যাবলৈও হেৰি অকণমান বেয়া লাগে নহয় আৰু ওলাবি ওলাবি দুইজনী যাম একেলগতে দেই এতিয়া গৰম বন্ধহে হৈ আছে এতিয়া আৰু অইন কাম নাইয়েচোন আৰু কি কৰিবিনো ঘৰত এনেই এনেই থাকি লগতে ওলাবি আৰু

পইছাটো এই খুজিবি আকৌ ঘৰত পইছা আকৌ এই পতাবি আৰু যেন তেন কিবা এটা কৈ পেলাই আৰু কিবাকিবি লাগে কিবাকিবি দৰকাৰ হৈছে স্কুলত বিচাৰিছে বুলি কবি আৰু ফাঁকি দিবি আৰু এই কেলৈ নিদিব কবি আৰু কিবা এটা এতিয়া অকলে অকলে আকৌ মোৰো যাবলৈ এতিয়া বেলেগ লগো নাই সেইকাৰণে এতিয়া মই বোলো তোকে লগ ধৰোঁ তই বোলো আৰু একে আৰু আমি একে লগতে যোৱা স্কুল মই বোলো তোকে কওঁ আৰু সেইকাৰণে দেই হেৰি কৰিবি আৰু কিবা এটা ভালকৈ কবি আৰু মাহেঁতক মই হেৰি বুলি যাওঁ আৰু এনেকৈ ভালকৈ অনুষ্ঠান এটা হৈছে আৰু চাওগৈ আৰু বুলি আমাৰ আৰু কোনোবা কোনোবা লগৰো তাত হেৰি এনেকৈ বুলি যাব এনেকৈ বুলি কবি আৰু ময়ো যাওঁ বুলি তেতিয়াহে নহয় সুধি চাওঁ নহয় তই হেৰি তোক ধৰিয়ে থলোঁ আৰু তই হেৰি ওলাবি আৰু আকৌ মই বেলেগক বিচাৰি নাথাকো আৰু আকৌ বেলেগক আকৌ বিচাৰিম আকৌ ক'ব নাযাওঁ বুলি সেইদৰে আৰু নহয় তোকে কৈ থৈছোঁ আৰু তইয়ে ওলাবি অঁ লাগিলে ময়ো মাহেঁতক কম আৰু যেনিবা মোৰ লগতে যাবি বুলি সেই বুলি গোলাঘাট বুলি পলিটেকনিক হেৰি কলেজলৈ যাওঁ বুলি মই ৰ ময়ো তেতিয়া ঘৰত ফাংফুং কৰিব লাগিব মোৰোতো কিবা এটা কৈ পেলাইহে আৰু মিলাব লাগিব নহ'লে ক'ত হ'ব মোক এতিয়া এজনী হৈ দিব দুজনী হৈ দুজনীৰ আকৌ কিবা এটা বুদ্ধি কৰিব লাগিব ৰ তয়ো তেও চেষ্টা কৰি চা এই কেলৈ ৰ বুদ্ধি এটা ইমানো বুদ্ধি নাইকীয়া হৈছে নে কিবা এটা বুদ্ধি হেয়ি কৰ এই কিবা এটা তেল মেল দে আৰু উলিয়া আৰু পইছাটো তেল মেল দি মাৰপৰা নোৱাৰিলে দাদা চাদাক কোনোবা দাদা আছে নহয় হেৰি আছে বাই আছে নহয় সেইবোৰৰপৰা ল

অঁ হেয়ি কিয় হেৰি বেলেগত চা আকৌ হেৰি নাই নেকি দদাই বৰতা এইবোৰ কাৰোবাৰক কাৰোবাক বিচাৰি দুই এটকা চবৰে পৰাই লৈ পিনি কৰ আৰু কেইটকামান

অঁ হেৰি অঁ হ'ব তেতিয়া তই খালী তয়ো চা ময়ো চেষ্টা কৰি চাওঁ আৰু হ'ব দে তেতিয়া অঁ অঁ অঁ